মই সংগ্ৰহ কৰা ডাক টিকটবোৰ হৈছে এটকীয়া পাঁচটকীয়া আদি আৰু মুদ্ৰাবোৰ হৈছে পঞ্চাছ পইচা এটকীয়া দুটকীয়া আৰু পাঁচটকীয়া আৰু শিলবোৰ হৈছে বিভিন্ন প্ৰকাৰৰ ৰূপান্তৰিত শিল যেনে মাৰ্বল আদি ডাক টিকটবোৰ মই ডাক ঘৰৰ পৰা সংগ্ৰহ কৰিছোঁ আৰু আদালতৰ কিছুমান ভেণ্ডৰৰ ওচৰৰ পৰা সংগ্ৰহ কৰিছোঁ এইবোৰ এইবোৰে চৰকাৰী যিবোৰ দৰ্খাস্ত বা নথি অন্য নথিৰ লেফাফাসমূহৰ ওপৰত লগাবলৈ সুবিধা হৈছে আৰু মুদ্ৰাসমূহ মই মা আৰু দেউতা আৰু আইতাৰ পৰা সংগ্ৰহ কৰিছোঁ যিবোৰ মুদ্ৰা মই বিভিন্ন কামত প্ৰয়োগ কৰিব পাৰোঁ আৰু শিলবোৰ সংগ্ৰহ কৰিছোঁ নদী কাষৰ পৰা আৰু দোকানৰ পৰা যিবোৰ বিভিন্ন ডেক'ৰেশ্বনৰ কামত লগাব পাৰিছোঁ